অঁ হেৰি পূৰবীনি বাৰু অঁ ঘৰতে আছেনে অঁ হেৰি নহয় মোৰ কাপোৰ এযোৰ চিলাই দিব লাগিছিলে পাই কাইলৈ ভিতৰতে পাৰিব নাই অঁ দহি চহী সব তাৰমানে দুদিনৰ দুদিনৰ ভিতৰত মানে উলিয়াই দিব লাগিব দহিও বাতিব লাগিব ব্লাউজো চিলাব লাগিব তোমাৰ হেৰিও কৰিব লাগিব মোৰ বিয়া এখন আছে মানে হেৰিয়া অঁ এই এই শুকুৰবাৰলৈ অঁ হা শুকুৰবাৰলৈ পাৰিবা হে অঁ আজি বা কাইলৈ মানে চাওঁ বাৰু দেই কাইলৈ হ'লেও মই কাইলৈ ৰাতিপুৱাই পুৱাই দিম অঁ অঁ পুৱাতে দিম অঁ হেৰি আৰু বহুত কাপোৰ আছে নি তোমাৰ ওচৰত অঁ ফলচ ফলচটো মেখেলাত লগোৱা হেৰি গুলপীয়া অঁ আকৌ হেৰি ব্লাউজ ব্লাউজত লগাবলৈ হেৰিটো কাপোৰটো লাইনিং কাপোৰ

অঁ হেৰি গুলপীয়া হ'ব লাগিব হেৰি লাইনিং কাপোৰটো অঁ অঁ নাথাক অঁ অঁ নাই যদি অনোৱাই থৈ দিবা অঁ আকৌ হেৰি অঁ আকৌ তোমাৰ হেৰি কৰিবা এই কি বুলি কয় দহিটো তোমাৰ হেৰি নীলা পাতিবা দেই অঁ নীলা আৰু সেউজীয়া অঁ আৰু মাজে মাজে ৰুলেক্সো দি দিবা এডাল দুডাল অঁ তেতিয়া তাৰমানে কাপোৰযোৰ তেতিয়া অলপমান গহীন হ'ব আৰু তুমি ব্লাউজে চ্লাউজে হেৰিয়ে চেৰিয়ে কিমান ল'বা আঢ়ৈশ ওৱা বেছি কৰিছা ওৱা আকৌ সেই কাপোৰযোৰত

ওৱা কাপোৰ যোৰতে ব্লাউজে চ্লাউজে ঘৰৰ বুলি চাৰিশ টকা ল'বা আকৌ হে ওৱা নোৱাৰিলে কেনেকৈ হ'ব বাৰু কিবা এটা চাবা মিলাই মেলি অঁ অঁ অঁ অঁ যাম বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ চিলাই ল'বা অঁ মোৰ আৰু হেৰি কি কয় মেখেলাও আছিলে পায় দুখনমান হেৰি দি থৈ দিম হেৰি কি কি বুলি কয় চিলাই থৈ দিবা পাছে পৰে আনিম বাৰু যেতিয়াই সময়ৰ পোৱা তেতিয়াই চিলাবা

অঁ অঁ পাছে লাহে ধীৰে চিলাবা মোৰ সেইকেইখন সিমান দৰকাৰ নাই বাৰু অঁ অঁ অঁ দি লৈ যাম বোলো আকৌ একেবাৰে যাওঁতে লৈ যাম আৰু অঁ অঁ অঁ অঁ নহ'লেও হেৰি শুকুৰবাৰে ৰাতিপুৱা দিলেও হ'ব অঁ অঁ অঁ অঁ ভাত পানী খোৱা বোৱা কৰিলা অঁ অঁ মানুহজন কামলৈ গৈছেনে বাৰু অঁ অঁ আমাৰ আকৌ আজি অঁ সিদ্ধভাগ হোৱাই নাই দেৰি হ'ব দেৰি হ'ব মানে মই এই এফালে গৈছিলোঁ ঘৰ পোৱাগেই নাই পামগৈ আৰু লাহেকৈ অঁ অঁ হ'ব অঁ অঁ